কৃষিৰ ক্ষেত্ৰত প্ৰধান প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি বুলি ক'বলে গ'লে কৃষিক্ষেত্ৰত আজিকালি দেখা যায় যে যথেষ্ট আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰখন যথেষ্ট উৎপাদনমুখী যথেষ্ট ব্যয়বহুল কোৱা পৰা দেখা যায় কিয়নো প্ৰযুক্তিবিদ্যা প্ৰযুক্তিগত সামগ্ৰী বা বস্তু ব্যৱহাৰ কৰি কৃষি যেনেকৈ কৰা দেখা যায় যথেষ্ট উৎপাদনমুখী হোৱা দেখা যায় কিয়নো কৃষিত আজিকালি কৃষিৰ ক্ষেত্ৰত আজিকালি যিমান আধুনিক প্ৰযুক্তিবিদ্যা প্ৰযুক্তিবিদ্যা আৰম্ভ হৈছে বা প্ৰযুক্তিবিদ্যা যিমানেই গুৰুত্বপূৰ্ণ হাৰত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি কৃষিৰ যথেষ্ট চাহিদা বৃদ্ধি কৰা দেখা গৈছে কিয়নো খেতিৰ ক্ষেত্ৰ বা কৃষি ক্ষেত্ৰত ক'বলৈ গ'লে খেতি বা যিকোনো খেতি সৰু সুৰা খেতি কৰিব গ'লে বা কবি খেতি ফুলকবি বন্ধাকবি আদি ইত্যাদি এনেকুৱা খেতিবিলাকত উন্নত মানৰ আধুনিক সাৰ কিছুমান প্ৰয়োগ কৰা যেনে ইউৰিয়া ইউৰিয়া পটাছিয়াম তেনেকৈ কিছুমান সাৰ দিয়া হয় যিটো সাৰ প্ৰয়োগ কৰি আধুনিক কৃষি ক্ষেত্ৰখন যথেষ্ট উন্নত কৰা দেখা যায় প্ৰযুক্তিবিদ্যাটো ক'বলৈ গ'লে কৃষি এখন কৰিবলৈ গ'লে কৃষি কিবা খেতি কৰিবলে গ'লে ট্ৰেক্টৰ হয় প্ৰথম আহিব টেক্টৰ ট্ৰেক্টৰে যেনেদৰে মাটি এবিঘা মাটি বা যিমান ধৰক হওক মাটি এবিঘা মাটি আগৰ দিনত হাল বাবলে হ'লে যিমান সময় লাগে এতিয়া আজিৰ যুগত ট্ৰেক্টৰৰ সহায়ত মিনিটতে হৈ যায় এখন মাটি হাল বায় খেতি কৰিবলে কম সময়তে খেতি উৎপাদন কৰা দেখা যায়

খেতিৰ ক্ষেত্ৰত কিছু প্ৰযুক্তিবিদ্যা লগায় আধুনিক প্ৰযুক্তিবিদ্যা লগায় যিমান স্বাৱলম্বী হোৱা দেখা যায় সেইটো হয়তো বেলেগ প্ৰযুক্তিবদ্যা কৰি সেইটো খেতি উন্নত কৰা দেখা নাযায় কিয়নো আধুনিক প্ৰযুক্তিবিদ্যা প্ৰযুক্তিবিদ্যা আধুনিক প্ৰযুক্তিবিদ্যা যোনটো আজিৰ যুগত যিটো প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি মানুহে খেতি কৰি খুব কম সময়ত খুব কম দিনত এনেদৰে স্বাৱলম্বী হৈছে সেয়া নিশ্চয় ক'ব লাগিব যে এইটো আধুনিক প্ৰযুক্তি বিদ্যাৰ ফলতহে হৈছে প্ৰযুক্তিবিদ্যাৰ ফলতহে প্ৰযুক্তিবিদ্যাৰ ফলতেই আজিৰ যুগত খেতিৰ চাহিদা বৃদ্ধি হোৱা দেখা গৈছে কিয়নো প্ৰযুক্তিবিদ্যা ব্যৱসায় নকৰাকৈ খেতি কৰিলে খুব খুব কম সময়ত খেতি উন্নত নহ'ব

প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যথেষ্ট কিছুমান সাৰ প্ৰয়োগ কৰা হয় যিটো সাৰ সেইটো সাৰ প্ৰয়োগ কৰিলে এসপ্তাহ ধৰা হ'ল এটা কবি বুলি বা যিকোনো এটা কবি পুলি এসপ্তাহত যোনটো পুলি ডাঙৰ হ'ব আধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিলে হয়তো সেইটো কবি পুলি খুব কম দিনত তেনেদৰে প্ৰযুক্তিবিদ্যা ব্যৱহাৰ নকৰাকৈ এটা যদি কবি পুলি উন্নতমানৰ হ'বলৈ বা আমি ব্যৱহাৰযোগ্য হ'বলৈ বা গ্ৰহণযোগ্য বা খাবলৈ হ'লে তিনিমাহ পৰ্যন্ত লাগি যায় তেনে এটা কবি যদি প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি উন্নত মানদণ্ডৰ সাৰ প্ৰয়োগ কৰি মাটিত যথেষ্ট সাৰ প্ৰয়োগ কৰি যদি সেই কবি খেতি কৰা হয় তেনেহ'লে এই কবি দুমাহ তিনিমাহ লগা সেই কবিটো পোন্ধৰ বিছ দিনত বা এমাহৰ ভিতৰত সেইটো বিকিব পৰা হৈ যায় কিয়নো বা গ্ৰহণযোগ্য খাব পৰা হৈ যায় তেনেদৰে প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি খেতি যথেষ্ট উন্নত মানদণ্ডৰ হোৱা দেখা যায় আৰু যথেষ্ট স্বাৱলম্বী হৈ যায় খেতিয়ক আজি আধুনিক যুগৰ খেতিয়কবোৰো প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি যথেষ্ট উন্নত দেখা গৈছে প্ৰযুক্তিবিদ্যাই যেন খেতিয়ক সমাজলৈ এক আশা কঢ়িয়াই আনিছে বুলিয়ে ক'ব লাগিব কিয়নো খেতি কৰি বহুত মানুহ স্বাৱলম্বী হৈছে আগৰ যুগত খেতিৰ চাহিদা ইমান উন্নত মানৰ নাছিলে কিয়নো খেতি কৰা মানুহ এজনে যিমানটো আয় পাব লাগিছিল সিমানটো পোৱা দেখা নাযায় আজিৰ যুগত উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি এজন খেতিয়কে যথেষ্ট চাহিদা দেখা গৈছে আৰু যথেষ্ট খেতিত উন্নত হোৱা দেখা গৈছে আৰু যথেষ্ট লাভাম্বিত হৈছে সেই প্ৰযুক্তিবিদ্যাৰ দ্বাৰা এজন খেতিয়কে সেই প্ৰযুক্তিবিদ্যাৰ দ্বাৰা বহুত সফল হৈছে বহুত পিছপৰা এজন খেতিয়ক আজিৰ যুগত সফল হৈছে আগতে আগৰ দিনত যদি পাঁচজন মানুহে খেতি কৰিছিলে খেতি কৰিবলে সাহস কৰিছিলে আজিকালি প্ৰযুক্তিবিদ্যাৰ দ্বাৰা প্ৰযুক্তিবিদ্যাৰ আকৰ্ষণে পোন্ধৰ বিছজন বা পঁচিছজনলৈও হয়তো খেতি কৰিবলৈ আশাবাদী হৈ আহিছে আগবাঢ়ি আহিছে আৰু তেওঁলোকে প্ৰযুক্তিবদ্যা ব্যৱহাৰ কৰি উন্নত মানদণ্ডৰ চিন্তাৰে তেওঁলোক সফল হৈছে আৰু খেতিত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি যথেষ্ট চাহিদা পূৰণ কৰা দেখা যায়